অ এইটো সেই আমাৰ তিনিআলি চুকৰ শইকীয়ানীৰ তাত লাগিছেনি বাৰু

এই মোৰ লাহন গাঁও লাহন গাঁৱৰ নামঘৰৰ ফালে এনেকৈ সোমাই আহি

বাঢ়িছে মই কথাটো শুনিছোঁ অ এই আপুনি আপোনাৰ পৰা মই যিহেতু দহ কেজিৰ এটা ল'ম কমাব কিবা এটা হ'ব তেতিয়া আপুনি মোক কেতিয়াকৈ দিব অ মোৰ মোৰ সকামটো মানে পৰহিলৈ আছে আপুনি মোক পৰহিলৈ ৰাতিপুৱা দিব পাৰিব নাই অ অ ৰাখিছোঁ দেই